মই নাইকাৰ পৰা দুটা প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ এটা আছিল বডী লোশ্যন আৰু এটা আছিল লিপষ্টিক আৰু প্ৰডাক্টকেইটা যেতিয়া মোৰ ওচৰলৈ আহিল তেতিয়া মই চালোঁ যে তাত সঁচাকৈ খুব সুন্দৰকৈ প্ৰডাক্টকেইটা দিছে আৰু পেকেজিঙো খুবেই সুন্দৰ আছিল আৰু ডেলিভাৰী দাদাজনৰ ব্যৱহাৰ পাতিও খুবেই ভাল লাগিল আৰু নাইকাৰ পৰা যিকেইটা প্ৰডাক্ট মই পাইছিলোঁ সেইকেইটা মই যি ধৰণে অৰ্ডাৰ দিছিলোঁ সেইধৰণেই পালোঁ আৰু একেবাৰেই কোনো তাত বিসংগতি নাই গতিকে খুব ভাল লাগিল আৰু নাইকা ধন্যবাদ